হেল্ল' কোনে ক'লে অঁ অঁ কওকচোন অঁ অঁ লাগিছে লাগিছে কওকচোন কাপোৰৰ কালেকশ্যন আহিছে বাৰু এইবাৰ বিহুৰ কাৰণে বিভিন্ন ধৰণৰ কালেকশ্যন আহিছে আপুনি এবাৰ আহি চাই যাব আমাৰ কালেকশ্যনখিনি আপোনাক কিবা লাগিছিল

অঁ অঁ হয় নেকি আপোনাক কিমানমানৰ ভিতৰত লাগিছিল বাৰু অঁ অঁ হয় নেকি ঠিক আছে আপুনি আহিবচোন বাৰু এবাৰ চাই যাবহি নিজৰ চকুৰে চালে যিহেতু ভাল হয়নে নহয় আমি বাৰু বিক্ৰী কৰা মানুহ বিক্ৰী কৰিমেই আপুনি কেতিয়ালৈ আহিব কাইলৈ পৰহিলৈ ভিতৰত মানে আপুনি সঠিকটো টাইমটো কওক কাইলৈ সন্ধিয়া ঠিক আছে আহিব মই ৰ'ম বাৰু অঁ বিশ্বনাথ চাৰিআলি মেজি চতিয়া মেজিক ষ্টেণ্ডৰ ওচৰত আছে তেনেকৈতো দাম দিয়া নহয় দিয়কচোন আমিও মানে বস্তুবোৰ অঁ ঠিক আছে বাৰু আপুনি আহিবচোন পাঁচশমান কমাই দিম বাৰু কিবা এটা কমাই দিম ন সেইটো বাৰু আমাৰ মাজত মিলামিলি থাকিব আহিবচোন আগতে আপুনি অঁ অঁ ঠিক আছে আহিব